অঁ অঁ এই আপুনি এই বৰপথাৰ গাঁৱৰ এই এই ফোনটো বৰপথাৰ গাঁৱত লাগিছেনে আচ্ছা ঠিক আছে এই আমাৰ ইয়াতে আমাৰ এই বিহু উপলক্ষে আমাৰ পুখুৰীত মাছ ধৰা হ'ব গতিকে আপোনালোক আহিব আৰু সেইদিনাখন এই উৰুকাৰ দিনাখন এই ৰাতিপুৱা গোটেই মানুহখিনিক খবৰ দিব তাৰে গতিকে কাক কিমান লাগে তেনেকুৱা এটা হিচাপ লৈ পেলাই আপোনালোক আহিব আপোনাৰ মানুহখিনিক খবৰ দিব হেৰি কাক কাক কিমান লাগে কেনেকৈ না

অঁ না না আমি তাৰমানে প্ৰতিঘৰ পৰিয়ালৰ নামতে আমি মাছ এই ইছ্যু কৰিম কিন্তু আমি মানে ফ্ৰী ফ্ৰী নহয় আৰু এইটো মানে আমি না না ফ্ৰী নহয় এইটো পাৰ কেজি আমি কিবা এটা সুলভ মূল্যত দিম গতিকে মানুহখিনি কিন্তু বাকী নহয় দেই বাকী নহয় এই মানে ৰাতিপুৱা আমি ইয়াতে মাছ মাৰিম গতিকে মানুহবিলাক আহিব আহিলে আমি ঠিক তেনেকৈ তাৰমানে ওজন যাৰ যাক যিমান লাগে মানে পাঁচ কেজিৰ তলত হ'ব আৰু পাঁচ কেজিতকৈ ওপৰত দিয়াও নহ'ব অঁ ধৰক কেজি আপোনাৰ ডেৰশ মানকৈ হ'ব আৰু পাঁচ কেজি পাঁচ কেজিত মানুহখিনিক খবৰ দিব তাৰমানে পাঁচ কেজিৰ তলত দিয়া হ'ব পাঁচ কেজিতকৈ বেছি দিয়া নহ'ব হয় হয় নাই নাই এইটো আপুনি ক'ব যে পাঁচ কেজি নাই নাই পাঁচ কেজিৰ ওপৰত দিয়া নহয় বুলি ক'ব সেইখিনি কথা ক'ব আৰু খবৰ দি দিব ঠিক আছে হয় হয় ঠিক আছে